মই চাৰিআলিৰপৰা আহিলোঁ টেক্সি এখনত টেক্সিখনৰ চাফচিকুনতা নাই ড্ৰাইভাৰে মাস্ক পিন্ধা নাই চাফচিকুণ কৰি ৰাখিব লাগে এতিয়া এনেও ক'ভিডৰ দিন মাস্ক মাৰিব লাগে চাফচিকুণ কৰি ৰাখিব লাগে ধূলি বালি হ'ব নালাগে চিটত ইমান লেতেৰা চাফচিকুনতা তোমালোকে বুজি নোপোৱা ক'ভিডৰ দিন বুলিতো জানিব লাগে মাস্ক মাৰি ল'ব লাগে ড্ৰাইভাৰ কৰিছা মাস্ক মাৰি লৈ চিট টিতবিলাক চফা চাফচিকুণ কৰি ৰাখিব লাগে মানুহৰ বহিলেই লেতেৰা লাগে হাত ক'তো দিব নোৱাৰি ধূলি বালি লাগে এইবিলাক চাফচিকুণ কৰি ৰাখিব লাগে তেতিয়াহে ক'ভিডৰপৰা হাত সাৰি থাকিব পাৰিবা